এবাৰ প্ৰশ্ন হৈছে আপোনাৰ অঞ্চলৰ পৰ্যটনস্থলীসমূহত ভ্ৰমণৰ বাবে উপযুক্ত মহাকেইটা কি কি আৰু কিয় এই সময়খিনি উপযুক্ত বতৰে পৰ্যটনৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যাৰ সৃষ্টি সৃষ্টি কৰিব পাৰে আপোনাৰ অঞ্চলৰ আমাৰ এই অঞ্চলৰ পৰ্যটনৰ স্থলীসমূহ ভ্ৰমণৰ বাবে উপযুক্ত মাহকেইটা হৈছে ধৰক অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীলৈকে পৰা যায় আৰু দুই নম্বৰতে

আৰু আপোনাৰ এই সময়খিনি এইটো কাৰণে উপযুক্ত বুলি কোৱা হয় বিশেষকৈ আমাৰ বহাগ মাহৰ পিছৰ পৰাই বাৰিষা আৰম্ভ হয় বাৰিষা হ'লে কি হয় যিবিলাক আমাৰ পৰ্যটনৰ স্থলী আছে এইবিলাক অলপ পা বানপানীৰে পৰা আদি কৰি কিছুমান কিছু কিছু ক্ষেত্ৰত কিছুমান জেগাত অলপ সমস্যাৰ সৃষ্টি কৰে সেইকাৰণে বহা আমাৰ এপ্ৰিলৰ পৰা ধৰক আগষ্ট আগষ্ট আগষ্ট মাহলৈকে অলপ অসু অসুবিধা হয় কিছু কিছু কিছু ক্ষেত্ৰত কিছু কিছু ক্ষেত্ৰত মানে এনেকুৱাবিলাক ধৰ আমাৰ ওচৰৰ অঞ্চল এতিয়া চাচনি মেৰবিল আছে তাত বিভিন্ন ধৰণৰ চৰাই চিৰিকতি আহে বাহিৰৰ পৰাও আহে কিছুমান বহু পৰ্যটন আহে বাহিৰৰ বাহিৰৰ পৰ্যটন আহে ভাৰতবৰ্ষৰ বাহিৰৰ পৰ্যটনো তাত আহে চৰাই চিৰিকতি চাবলৈ আৰু আমাৰ ভাৰতবৰ্ষৰো বহু ঠাইৰ মানুহ আহে চাবলৈ অসমৰো যায় আৰু

আৰু আছে ওচৰতে আপোনাৰ চৰাইদেউ মৈদাম সেই চৰাইদেউ মৈদাম এইবাৰতো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছে কিন্তু তাত বাৰু বানপানী বা পানী হোৱাৰ কোনো হেৰি নাই অসুবিধা নাই তাত গোটেই বাৰ মাহে যাব পাৰে কোনো কথা নাই কিন্তু এই ধৰক মেৰবিল বুলি যিডোখৰ জেগা ক'লোঁ সেইডোখৰ আৰু কিছুমান পৰ্যটনস্থলী আছে ওচৰতে সেই সেইবিলাকত ধৰক এই অলপ বাৰিষা বাৰি দিনত বানপানী অকণমান অসুবিধা হয় সেইটো কাৰণে ধৰক আপোনাৰ এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ অকণ অকণমান অসুবিধা হয় আৰু বন্ধ কৰি ৰাখে সেইবিলাক পৰ্যটনস্থলী নৱেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মানৰ পৰাই আকৌ খুলি দিয়ে ধৰক চাৰি মাহৰ কাৰণে আৰু বতৰৰ পৰ্য পৰ্যটনৰ ক্ষেত্ৰত সমস্যা বুলি ক'বলৈ গ'লে বিশেষ ধৰণৰ তেনেকৈ একো নাই কিন্তু বিশেষকৈ এতিয়া এইকেইটা মাহ ন নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী শীতকাল আৰু বৰ যথেষ্ট কুঁৱলী কুঁৱলী মাৰে ৰাতিপুৱা সময়খিনিত অকণমান ধৰক কুঁৱলীৰ কাৰণে অসুবিধা হয় বা ৰাতি বিশেষ বেলেগ ধৰণৰ বিশেষ বতৰৰ কাৰণে অসুবিধা নাই এই অকণমান ঠাণ্ডা মানে শীতকাল কাৰণে কুঁৱলী ৰাতিপুৱা সময়ত অলপ অসুবিধা ৰাতিপুৱা গধূলি আৰু বাকী ৰাস্তা পদূলিও অকণমান কিছু কিছু ঠাইত অলপ বেয়া এইবিলাক অলপ অসম চৰকাৰে চকু দিব লাগে ৰাস্তা পদূলিবিলাক অকমান ভাল কৰি দিলে ভাল হয় যিহেতু কিছুমান ক্ষেত্ৰত কিছু কিছু জেগাত এক্সিডেণ্টো হয় ৰাস্তা পদূলিৰ কাৰণে আৰু

আৰু

আৰু চৰাইদেউ জিলা ওচৰত আমাৰ ওচৰত এতিয়া পৰ্যটন স্থলী বুলি ক'লে চৰাইদেউ মৈদাম আছে সেইখনে চাঁচনি মেৰবিলতো ক'লোঁৱেই আৰু বাকী বনভোজস্থলী আছে সৰু সুৰা তাত বিশেষ ধৰণৰ কিবা চাবলগীয়া জেগা বুলি ক'ব নোৱাৰি এই ধৰক আপুনি লগৰ লগত পৰিয়ালৰ লগত এনেই বনভোজ খাবলৈ যাব পাৰে কিন্তু পৰ্যটনস্থলী বুলি ক'লে ধৰক বিশেষ ধৰণৰ কিবা এটা থাকিব লাগে তেতিয়াহে ধৰক মানুহ আহিব বাহিৰৰ পৰা সেইবাবে এতিয়া সেই আমাৰ ওচৰত এই দুটাহে মোৰ মই জনাত আছে একেবাৰে ওচৰত বুলি ক'বলৈ গ'লে বাকী এনেই ধৰক কাজিৰঙা আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো সকলো মানুহে জানে গোটেই পৃথিৱীৰ মানুহে জানে ৰাষ্ট্ৰীয় এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয়ো উদ্যানো সেই এ একেই আপোনাৰ ধৰক মাৰ্চ মানৰ পৰা বন্ধ কৰি দিয়ে বানপানীৰ কাৰণে মা মাৰ্চ এপ্ৰিল মানৰ পৰা এতিয়া আপোনাৰ নৱেম্বৰ অক্টোবৰলৈকে বন্ধ থাকে বানপানীৰ কাৰণে তাৰপিছত আকৌ নৱেম্বৰ মানৰ পৰা খুলি যায় তাতো আৰু বিভিন্ন ধৰণৰ জীৱ জন্তুবোৰ আদি কৰি চৰাই চিৰিকটি ৰাষ্ট্ৰীয় উদ্যানৰ কথা সকলোৱে জানেই তাত সকলো দেখা যায় তাত দেখা পোৱা যায় আৰু তাত বহুত পৰ্যটকৰ মানে এইকেইটা এই আপোনাৰ অক্টোবৰৰ পৰা জানুৱাৰী মাহলৈকে জানুৱাৰী ফেব্ৰুৱাৰী মাহলৈকে আগমণ ঘটে

আৰু সেইকাৰণে আছে ওচৰত কাজিৰঙা আৰু বিশেষ পৰ্যটনস্থলী নাই এইকেইটা আছে